সমাজৰ নৃত্য শিল্পীৰ কথা ক'বলৈ গ'লে মই সৰুৰে পৰা নাচি বহুত ভাল পাইছিলোঁ নাচ বুলি ক'লে ৰৈ থাকিব পৰা নাছিলোঁ যেতিয়াৰ পৰা মই অলপ বুজা হৈছিলোঁ যে স্কুল ক্লাছ ওৱানৰ পৰাই মই নাচিবলৈ বহুত চেষ্টা কৰিছিলোঁ হয়টো কোনোবাই আজি নচা বুলি ক'লে মই তাতে নাচি দিছিলোঁ ঠিক তেনেকৈ নাচিছিলোঁ তাতে ঠিক তেনেকৈ স্কুল যোৱাৰ পৰা যেতিয়া কম্পিটিশ্যন হয় স্কুল উইক হয় স্কুলত স্কুল উইকত যোনবোৰ খেল ধেমালি তাতে মই অংশগ্ৰহণ কৰোঁ অংশগ্ৰহণ কৰোঁতে কোনোদিনে মই হৰা নাছিলোঁ সদায় মই পুৰস্কাৰ পাবলৈ চেষ্টা কৰিছিলোঁ ঠিক তেনেকৈ নাচে নাচে ডাঙৰ যেতিয়া এদিন ডাঙৰ হৈ আহিলোঁ ডাঙৰ ডাঙৰ বিহুবিলাকত প্ৰগ্ৰেমবিলাকত গ'লোঁ তাতে যোগদান কৰিছিলোঁ তাতো মই নাচিছিলোঁ কেনেকৈ নাচিছোঁ মই এইটো দৰ্শকে ক'ব মই জানো যে মোৰ প্ৰতিভা আছে মই পাৰিম মই অকল আগবাঢ়িহে গৈছিলোঁ নাচিবলৈ মই নাচিছিলোঁ থিক তেনেকৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ তেনেকৈ আৰু ধৰি লওক মই তেনেকৈ নাচোতে নাচোতে নচা ভাল পাওঁ বুলি ক'লে তেতিয়া কোনো মানে ফোনৰ বা ইউটিউবাৰ তেনেকুৱা কোনো যোগাযোগ নাছিল ঠিক তেনেকৈ মই নাচি ভাল পাওঁ কাৰণে মুখৰ পৰাই মই কৈছিলোঁ মই নাচি ভাল পাওঁ তেতিয়া এবাৰ তেজপুৰত মোক মাতিছিল নাচিবলৈ তুমি পাৰা নচাত পাৰিবা নেকি অঁ মই পাৰিম তাতে মই তাতো মই বিহু নাচি পৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ কিন্তু তাতে মোৰ কোনো নৃত্যশিল্পীৰ লগত বা ভাল ঘৰৰ মানুহৰ লগত কোনো চিনাকী নাছিল কাৰণে আজি মই একদম মানে নাম থকা শিল্পী নাচনী হ'ব নোৱাৰিলোঁ এইটোৱে মই ভাবোঁ নাচত মই ইমানেই ভাল পাইছিলোঁ ঘৰত বহুত ছোৱালী হৈ থাকোঁতেতো মই নাচিছোঁ এতিয়া বোৱাৰী হৈও মোৰ ল'ৰা এটা হোৱাৰ পিছতো বহুত বাৰ্ডেন থাকে এইবিলাক মানে কেঁচুৱাই এটা হোৱাৰ পিছত শহু শাহুৰ চম্ভালাৰ পিছত কোনোবাই কয় যে ৰবিনা তুমি এতিয়া পাৰিবা জানো নাচিব মই সেই প্ৰতিভাটো আছে যদি মই কোনোদিনে ইগনৰ কৰা নাছিলোঁ যে মই অঁ পাৰিম কিয় নোৱাৰিম ঠিক তেনেকৈ মই ক'ৰবাত বিহুত চাবলৈ গ'লোঁ ওলাই নগ'লেও মই গান এটা এতিয়া মোবাইলৰ পৰা ৰেকৰ্ডিং কৰিবলৈ মই তাতে এতিয়াও মই নাচি দিওঁ মই ইমানেই নচাত নাচ ভাল পাওঁ এইটোৱে মই ক'ব বিচাৰোঁ আৰু সংগ্ৰাম কাহিনী নৃত্যশিল্পী সংগ্ৰাম কাহিনী কথা ক'বলৈ গ'লে বৰ্ষাৰাণী আজি তেওঁ নৃত্যৰ লগত জড়িত অভিনয় নৃত্যশিল্পীৰ লগত বহুত ধুনীয়াকৈ তেওঁ মানে সংগ্ৰামৰ পৰাই তেওঁ কাহিনী জীৱন কাহিনী ক'বলৈ গ'লে তেওঁ নাটকৰ বাহিৰে আৰু তেওঁ নৃত্যশিল্পীটোও বহুত ধুনীয়াকৈ বজাই ৰাখিছে কাৰণ তেওঁ প্ৰথমটো সংসাৰখন কিমান প্ৰথম হাজবেণ্ড মৰাৰ পিছতো তেওঁক তেতিয়া বহুতখিনি বাৰ্ডেন আহি পৰিছিল বহুতে বহুতজনে তেওঁক বেয়া বেয়াকৈ ক'বলৈ ধৰিছিল তথাপিতো তেওঁ সেই মাজতো জীৱন সংগ্ৰাম আজি তেওঁ নৃত্যশিল্পীতটো আগবাঢ়িয়ে গৈ আছে নৃত্য কৰিয়েইটো আছে কেতিয়াওতো ভাগৰি পৰা নাই এইটো এইটোৱে হয় এই নাচক যাক ভাল পায় কিবা বাৰ্ডেন আহিলেও তেওঁ নাচিবই সংগ্ৰাম মোৰ কাহিনীৰ বিষয়ে অৱগত কেনেকৈ অনুপ্ৰাণিত হৈছোঁ আজি কোনোবাই এজনী ছোৱালী এজনী নচাত খুব ভাল পাওঁ নাচি ভাল পাওঁ বোৱাৰী হ'লেও ওচৰ চুবুৰীয়াইটো ওলাই গ'লে পতককৈ ওলাই যাব নোৱাৰোঁ ওচৰ চুবুৰীয়াই ক'ব যে এই অমুকত নাচিব গৈছে তেনেকৈ তমুকত নাচিব গৈছে সেইবোৰ আমি ধৰি থাকি লাভ নাই মই যি ভাল পাওঁ সেইটোতো মই আগবাঢ়ি যাবই লাগিব এইটো তেনেকেই আগবাঢ়ি গ'লেহে জীৱনটো সংগ্ৰাম কৰিব পাৰে এইটোকে কওঁ